আমাৰ অঞ্চলত ৰন্ধা কিছুমান পাৰস্পৰিক খাদ্য হ'ল হাঁহৰ লগত মাহ কুকুৰা মাহ কুকুৰা হাঁহৰ কুকুৰা লগত জালুকীয়া হাঁহৰ লগত কোমোৰা বাঁহ গাজৰ লগত হাঁহ পাৰৰ লগত কলডিল পালেং শাকৰ লগত মাছ ৰঙালাওৰ লগত কুকুৰা মাংস ঔটেঙাৰ লগত মাছ মগুমাহৰ লগত চিতল মাছ খাৰ দিয়া মাটি দাইল আদি আমাৰ অঞ্চলত ৰন্ধা হয় আৰু বিভিন্ন মানে ৰীতি নীতিৰে কিছুমান বস্তু ৰন্ধা হয় আৰু বিহু বিহু আদি বা উৎসৱ পাৰ্বণত আমাক ইয়াত পিঠা পনা জ জা জলপান আদি বনোৱা হয় আৰু এনেদৰেই আমাৰ অঞ্চলত কিছুমান পাৰস্পৰিক খাদ্য ৰন্ধা হয়